আমি সাধাৰণতে বিহু উৎসৱ বহুত ডাঙৰকৈ পালন কৰোঁ আমাৰ অসমত আমি তিনিটা বিহু পালন কৰোঁ এটা হৈছে বহাগ বিহু এটা হৈছে মাঘ বিহু আৰু এটা হৈছে কাতি বিহু বিহু আমাৰ কাৰণে বহুত ডাঙৰ এটা পৰ্ব লগতে আমি বহুতো অনুষ্ঠানবোৰ পালন কৰোঁ যেনে আমি জন্মাষ্টমী বহুত ভালদৰে পালন কৰোঁ তাৰ লগতে আমি দেৱালী হওঁক বা বিভিন্ন ধৰণৰ যোনবিলাক উৎসৱ আমি ভাৰতবৰ্ষত পালন কৰোঁ আমি সেইবিলাকো ইয়াত পালন কৰোঁ আমি বিহুতো যেতিয়া বছৰৰ বিহু আমাৰ অতি মৰমৰ অতি প্ৰিয় এটা অনুষ্ঠান